মানুহে ভ্ৰমণ কৰিবৰ বাবে বিভিন্ন কাৰণত বেলেগ বেলেগ ঠাইলৈ যায় ঠাইখন কিছুমানে বহু পৰিৱেশ চাই নদী থকাৰ বাবে যায় আৰু পাহাৰ পৰ্বত চাব আৰু পাহাৰ পৰ্বত চাবলৈও মানুহে ভ্ৰমণ কৰে আমাৰ অঞ্চলত বহু আমাৰ অঞ্চলত চাবলগীয়া ঠাই বহুতো আছে আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদী কাষৰ নিমাতীঘাট আৰু যোৰহাট শান্তি আশ্ৰমো আছে আৰু ইয়াত যোৰহাট বিজ্ঞান খে কেন্দ্ৰত তাৰকা গৃহও আৰু ঠেঙাল মিউজিয়ামো আছে লগতে চুকাফা ক্ষেত্ৰও আছে এই ঠাইসকললৈ বহুত দূৰৰ দূৰৰ মানুহে আহে মানুহ আহে

কাৰণ ঠাইসমূহ সকলোৱে ভাল পায় ব্ৰহ্মপুত্ৰ পাৰত নিমাতীলৈ মানুহে প্ৰাকৃতিক পৰিৱেশ চাবলৈও আহে আৰু এই বা ঘাটৰপৰা বেলেগ ঠাইলৈ হেৰিত যাবলৈও আহে শান্তি আশ্ৰমত পৰিৱেশ বহুত ধুনীয়া হয় তাত বহুত মানুহ থাকে তাত কিছুমান ঘৰৰ কোনো ধৰ কোনো নথকা মানুহ সেই আশ্ৰমত থাকিবলৈ আহে আৰু ঠেঙাল মিউজিয়ামক ইতি ইতিহাসৰ প্ৰতিটো বস্তু ভালদৰে সংৰক্ষণ কৰি ৰাখিছে তাত বহুত ধুনীয়াকৈ ফটো মাৰিবলৈও ঠাইবিলাক সজাই থৈছে আজিকালি যিহেতু সকলোৱে হাতে হাতে মোবাইল আছেই সকলোৱে পৰিৱেশটো চাবলৈ ভাল হোৱাৰ লগতে ফটো আৰু ভিডিঅ' কৰিবলৈও ভ্ৰমণ কৰিবলৈ যায়